পথৰ ওপৰত গাড়ী ৰখাই থোৱাৰ আগতে আপুনি সদায় ট্ৰেফিক পইণ্টৰ নিয়মবোৰহঁত মানি ল'ব কোনো পৰিস্থিতিতে অন্য পথচাৰী বা আপুনি যান বাহনৰ অসুবিধা ভুগিব পাৰে বা বেলেগৰ ৰাজহুৱা স্থানত নথ'ব নহ'লে আপোনাৰ বহুতো বেয়া অসুবিধা হ'ব পাৰে ৰাজহুৱা স্থানত বা পথত ৰখাই থোৱা যান বাহনৰ বিপদ ঘটিব পাৰে আপুনি বহুতো অসুবিধাও সৃষ্টি কৰিব পাৰে আৰক্ষীয়ে আপোনাৰ তেনে যান বাহনখন আঁতৰাই নিপিনে বেলেগতো থ'ব পাৰে বা জব্দ কৰিব পাৰে এগৰাকী যান বাহনৰ গৰাকী আঁতৰাই নিয়াৰ বাবদ খৰচ কৰিব পাৰে আপোনাৰ পৰা আপোনাৰ পৰা ফিছ ল'ব পাৰে আপোনাক আপোনাৰ পৰা পইচা ল'ব পাৰে আপুনি জৰিমনা ভৰিব পাৰে আইন শক্তিৰ সন্মুখীন হ'ব পাৰে আপুনি সেইবাবে সদায় গাড়ী থোৱা আগত সদায় নিয়মবোৰ মানি ল'ব বাকী আপোনাৰ হেলমেটটো পিন্ধা আপোনাৰ কম্পালচাৰী হেলমেট নিপিনিলে আপুনি বহুতো বেয়াও ভুগিব পাৰে সেইবাবে আপুনি হেলমেট পেলাইতো আপোনাৰ এটা ভাল অভ্যাস হেলমেট সদায় পিন্ধিব হেলমেট মানি চলিব আপুনি সদায় হেলমেট পিন্ধি ঘৰৰ পৰা ওলাব ফুটপথ বা পথৰ ওপৰত চাব গলি মুখত কিবা ৰাস্তাৰ কিবা বেয়া আছেনি ক'ৰবাত কিবা লিখা আছেনি বিপদ বা বাধা অথবা অসুবিধাৰ সৃষ্টি কৰা পৰাকৈ যান বাহনৰ পথত ৰখাই থ'ব নালাগে যান বাহন আপুনি য'তে ত'তে নৰখাব নহ'লে বেয়া ভুগিব পাৰে আপোনাৰ তাৰপাছত আপুনি মূল পথত বা অধিক পথ বেগত যান বাহন চলাচল কৰা পথত আপুনি ভালকৈ চলাব সেয়ে আপোনাৰ বহুতো ট্ৰেফিক পইণ্ট মালি চলিব যিদৰে আমি সকলোৰে ভালদৰে জানো যে পথ দুৰ্ঘটনা আঘাত আৰু মৃত্যু আজিকালি আজিকালি দেখিছে য'তে ত'তে এক্সিডেণ্ট হৈ থাকে আপুনি খুন্দিয়াই দিব পাৰে ক'ৰবাত সেইবাবে আপুনি নিয়মবোৰ মানি চলিব পথ পথৰ নিয়মো থাকে বহুতো মানি চলিব আপোনাৰ ৰোলবিলাক মানি চলিব তাৰ পথ ব্যৱহাকাৰী বহুতো দুৰ্বলতা লক্ষ্যত প্ৰচাৰিত ৰক্ষাৰ জটিল চিন্তা বিষয়েও চাব অলপ তাৰপাছত আপুনি